যিহেতু আমি এখন ঘৰ একেলগে সাজি আছোঁ আমাৰ এটা পৰিয়াল লৈ মা ভাইটি মানুহজনী ল'ৰাটো আমি একেলগেই আছোঁ তাত মই কাম কৰাত কোনো কুণ্ঠাবোধ নকৰোঁ ঠাই সৰাটো কেৱল যে বা ঠাই মোচাটো কেৱল যে মাইকী মানুহৰে কাম সেইটো মই নাভাবোঁ বা সময়ৰ অভাৱত থাকি যায় কিন্তু পৰাপক্ষত যিদিনা আজৰি থাকোঁ সেইদিনা মই খুব সুন্দৰকৈ ঘৰ চুক কাণ মাৰি মই ঘৰটো ধুনীয়াকৈ সাৰোঁ সাৰি পকি মই বাল্টিঙত ফেনাইল লৈ অলপ হাৰ্পিক লৈ তাত পানী মিলাই মই ঘৰটো নিজেই মোচোঁ যিহেতু চাফ চিকুণকৈ থাকিলে নিজৰ স্বাস্থ্যৰ উপৰিও নিজৰ ল'ৰা ছোৱালী হওক নিজৰ পৰিয়ালটো হওক সকলোখিনি সুৰক্ষিত হয় পোক পৰুৱাৰ পৰা ধৰি লৈ নানান ধৰণৰ বীজাণুৰ পৰা আমি পৰিত্ৰাণ পাৰ পাৰোঁ সেইকাৰণে আমি ঘৰটো চাফ চিকুণ কৰি ৰখাৰ স্বাৰ্থত মই নিজেও যথেষ্টখিনি আগ ভাগ লওঁ আৰু মই চাফ চিকুণ কৰোঁ আৰু ইয়াত স্বাস্থ্যৰ উপকাৰিতা বুলি ক'বলৈ গ'লে এশ শতাংশ স্বাস্থ্যৰ উপকাৰিতা আছে যিহেতু ঘৰত নানান ধৰণৰ পোক পৰুৱাৰ পৰা ধৰি লৈ বীজাণু ঠাকেই আমি যিহেতু চাফ চিকুণকৈ ৰাখিলে এই বীজাণুবোৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু আমি সপ্তাহত সাতদিন নহ'লেও যদি চাৰি পাঁচদিনো আমি ঘৰটো মোচা খচা কৰোঁ সৰাটো সদায় হয়েই মই নহ'লেও মোৰ পৰিবাৰে বা মায়ে ঘৰটো সৰা পিচা কৰেই আৰু তাৰ মাজতে মই এদিন দুদিন উলিয়াই মই নিজেও সৰা ফুকা কৰি মোচা মেলা কৰি অলপ চাফ চিকুণ কৰোঁ যিহেতু ল'ৰাটো পকাতে বহি থাকে বা ঘৰৰ মজিয়াতে বহি থাকে আৰু গৰুৰ গোবৰৰ উপকাৰিতাৰ কথা কি ক'ম এইটো সকলোৱে তাৰ জানেই অভিজ্ঞ আছে যে ঘৰৰ গৰুৰ গোবৰৰ বহুত উপকাৰিতা আছে আমাৰ বিশেষকৈ পাকঘৰটো প যদি ঢালাই কৰিও থোৱা আছে পকা কৰিও থোৱা আছে কিন্তু তাত পাতলীয়াকৈ গোবৰৰ এটা প্ৰলেপ দি থোৱা আছে যিহেতু মোচিবলৈও ভাল পানী জমা নহয় পিছল নহয় আৰু দ্বিতীয়তে বহুত স্বাস্থ্যৰ কাৰণে ভালো সেইকাৰনে তাত গোবৰীয়া গোবৰৰ এটা সৰু প্ৰলেপ পাতলীয়া এটা প্ৰলেপ আমি তৈয়াৰ কৰি থোৱা আছে ঘৰৰ সকলো মিলি আৰু সপ্তাহত আমি এদিনকৈ তাত গোবৰৰ প্ৰলেপ দুই এচপৰা গোবৰ আনি তাত অলপ পানী মিলাই আমি অলপ মোচি দিওঁ পাতলীয়াকৈ যিহেতু এইটো পাকঘৰ হয় পাকঘৰ সদায় পৰিষ্কাৰকৈ থ'ব লাগে সেইকাৰণে মোচা মিলা কৰা আৰু পানী শুকায়ো যায় যিহেতু পকা হ'লে পাকঘৰ আপোনাৰ পাকঘৰৰ পকাখন তিতি থাকে সেইকাৰণে আমি গোবৰ ব্যৱহাৰ কৰোঁ আৰু যিটো স্বাস্থ্যৰ কাৰণে খুবেই আৱশ্যকীয়